গ্ৰাম্য সম্প সম্প্ৰদায়ৰ যুৱক যুৱতীসকলে কৃষিক এক বৃত্তি হিচাপে ল'বলৈ বাধ্য হৈছে কিয়নো অ'লৈ ত'লৈ গৈ বিদেশত কাম কৰা কিবা কৰা কিবা কৰা কৰি ল'ৰাবিলাকে কিছু বহুত মনত দুখো কৰিবলগীয়া হৈছে তেনেধৰণৰ ক্ষেত্ৰত কিছু ল'ৰাই কিছু মানুহে এতিয়া বুদ্ধি এটা কৰিছে কি কৃষিভিত্তিক এক জীৱন যাপন কৰিব বিচাৰিছে গতিকে কৃষিভিত্তিক জীৱন যাপন উন্নত মানধৰণৰ কৃষি কৰিলে কৃষিভিত্তিক বহুত সুখ কৃষকসকলৰ বহুত সুখ নানা ধৰণৰ খেতি আছে মানে ৰবি শস্য খাৰিফ শস্য তেনেধৰণে প্ৰতি বস্তুৱে যদি জাত জাতকৈ খেতি কৰে প্ৰতিটো খেতিতে যদি প্ৰফিট পায় তেনেহ'লে কৃষকসকলৰ কোনো অসুবিধা নহ'ব এতিয়া গ্ৰাম্য ল'ৰা ছোৱালীবিলাকে কি কৰিছে আত্মসহায়ক গোট পাতিছে আত্মসহায়ক গোট পাতি পথাৰ পৰিচালনা সমিতি পাতিছে এইবিলাকে চৰকাৰৰ লগতো যোগাযোগ কৰিছে ঠিক তেনেধৰণে বড়ো খেতি কৰিছে দহটা বাৰটা ল'ৰা গোট খাই যদি বড়ো খেতি কৰে বিছ বিঘা মাতি বড়ো ধান কৰিলে সিহঁতে বছৰটোৰ কাৰণে খোৱা বোৱা পাই যায় বড়ো খেতিটো উন্নত ধৰণে কৰিব পৰা যায় জলসিঞ্চন আছে ক্ষুদ্ৰ সৌৰচালিত যন্ত্ৰ আছে সৌৰচালিত যন্ত্ৰৰ দ্বাৰাও জলসিঞ্চন কৰিব পৰা যায় তেনেধৰণে কৰোঁতে বড়ো খেতিটোও এতিয়া ল'ৰা ছোৱালীবিলাকে বহুত প্ৰফিট পাইছে গতিকে আমি উন্নত মানৰ কৃষিকাৰ্যৰ কাৰণে হাঁ সজাগতা হ'ব লাগে অকল ৰাসায়নিক সাৰ ৰাসায়নিক কীটনাশক এইবিলাক ব্যৱহাৰ নকৰিও আমি ঘৰতে কেঁচুসাৰ বা জৈৱসাৰ গোবৰ বস্তু জাবৰ জোথৰ পঁচাই এইবিলাকে পচন সাৰ তৈয়াৰ কৰিব পাৰি পচন সাৰ তৈয়াৰ কৰি যি আমাৰ উদ্যোক্তাসকলে সুন্দৰ প্ৰফিট কৰিছে আৰু অকল কীটনাশক দ্ৰব্য ৰাসায়নিক কীটনাশক দ্ৰব্যৰ ওপৰত নিৰ্ভৰ নকৰি কিছুমান প্ৰাকৃতিক উপায়েৰেও প্ৰাকৃতিক উপায় যেনে সৰিয়হত মোৱা পৰিছে তেতিয়া কি আমৰলি পৰুৱা বাহ ভাঙি দিলেও বোলে খাই পেলায় আৰু মহানিমৰ পাত পানীত তিঁয়াই ছটিয়াই দিলেও গুচি যায় ঠিক ধৰণে কেৰেলাডৰা পোকে খাইছে কেৰেলাডৰা পোকে খালেও যদি তাত মহানিমৰ পাত পেলাই দিয়ে কেৰেলাডৰাৰ পৰা পোক গুচি যায় এনেকুৱা প্ৰাকৃতিক উপায়েৰে কিছুমান প্ৰতিষেধক ব্যৱস্থা কৰিব পৰা যায় অকল ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য তাৰ ওপৰত ভৰসা কৰিলে মানুহৰ শাৰীৰিক অৱস্থাও বেয়া হয় গতিকে আমাৰ কৃষকসকলে যুৱচামে এতিয়া এনেকুৱা এটা বিকল্প ব্যৱস্থা কৰিছে তেখেতলোকে এই আধুনিক পদ্ধতিবিলাক ব্যৱহাৰ কৰিবলৈ লৈছে এই আধুনিক পদ্ধতিবিলাক কি হৈছে নানা সংগঠনে নানা চৰকাৰৰ নানা কাৰ্যসূচীয়ে অৱগত কৰিছে যে এইবিলাক এনেকৈ কৰিব লাগে এইবিলাক তেনেকৈ কৰিব লাগে এই নিচিনা ট্ৰেইনিং কিছুমান প্ৰশিক্ষণ দিছে সেই প্ৰশিক্ষণৰ পৰা ঘূৰি আহিছে চৰকাৰৰ পৰা সাহাৰ্য লৈছে মেচিন কিবাকিবি লৈছে এইবিলাক লৈ মেলি আমাৰ কৃষকসকলে বহুত প্ৰফিট কৰিছে কিন্তু যিবিলাক ল'ৰা বিদেশত কাম কৰিবলৈ গৈছে কোনোটোৱে হাঁহিমুখে আহিছে কোনোবাই কান্দিছে ঘৰখনত কান্দিবলগীয়া অৱস্থা হৈ যায় কাৰণ আঁতৰলৈ ওলাই গ'লেই আলহীৰ দৰে থাকিব লাগে সেইকাৰণে আমাৰ কৃষক ল'ৰা ছোৱালীবিলাকে আহি এতিয়া জীৱিকাৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে আজিকালি বেছিকৈ দেখা যায় যে শাক পাচলি খেতি শাক পাচলিৰ খেতিত বহুত প্ৰফিট এক কিলো শাকৰ এশ টকালৈকে হৈ গৈছে কেইদিনৰ আগত গতিকে তেনেকুৱা সময়ত যিকেইজন কৃষকে কৃষি কৰিছিলে সেইকিজন কৃষকে ধুনীয়া প্ৰফিট পাইছে সেইকেইজনক পোৱা দেখি আৰু কেইজনমানো উদ্যমী যুৱক ওলাইছে সেইকেইজনক দেখি আন কেইজনমান ওলাইছে তেনেধৰণে আমাৰ যুৱকসকলে যুৱক যুৱতীসকলে এতিয়া কৃষিৰ ওপৰত বহুত গুৰুত্ব দি কাম কৰিবলৈ লৈছে জীৱিকাৰ বৃত্তি হিচাপে কৃষিক ধাৰণ কৰিছে গতিকে সেইবিলাকৰ কাৰণে ল'ৰা ছোৱালীবিলাকো প্ৰফিট হৈছে আমাৰ গ্ৰাম্য অনুষ্ঠান মিনিষ্ঠানবিলাকো আগবাঢ়িছে নানা ক্ষেত্ৰত আমি প্ৰযুক্তিবিদ্যা কৌশল কৰি আগবাঢ়িব পাৰিছোঁ আৰু এই পদ্ধতিটোৱে আমাক সমাজখনক উন্নত কৰিছে দেশখনক সহায় কৰিছে আমি সুস্বাস্থ্য গঢ়িব পাৰিছোঁ কাৰণ সুখাদ্য যদি গঠন হয় তেনেহ'লে সুস্বাস্থ্য নিশ্চয় হ'ব খাদ্যবিলাকে যদি আমাৰ দূষিত হয় তেনেহ'লে আমাৰ স্বাস্থ্য দূষিত হ'বই তেনেকুৱা কিছুমান কথাও আমাৰ মনলৈ আহিছে আৰু নিজ চকুৰে দেখা নিচিনাও লাগিছে তেনেকুৱা কিছুমান বজাৰৰ মাছ কিবাকিবি বস্তুত থাকি ঘৰতে যদি আমি কৃষি মৎস্য়ক্ষেত্ৰ মৎস্য়ক্ষেত্ৰতো কৃষিৰ ওপৰতে পৰে মৎস্য়ক্ষেত্ৰ এটা টেংক খানি লৈ তাত যদি মাছ পালন কৰে মাছৰ ঘৰখনে এটা পিয়'ৰ খাদ্য খোৱাৰ উপৰিঞ্চিও ৰাইজক খুৱাব পাৰে ৰাইজে খোৱা বিনিময়ত তেওঁক টকা পইচা দিয়া অৰ্থ বিনোদন হয় অৰ্থ উপাৰ্জনটোৱে আচল কথা হ'ল সেইখিনি কৰিবলৈ যাওঁতে আমাৰ কৃষকসকলে যুৱচামে খুব সুন্দৰ এটা প্ৰগতিত আগবাঢ়িব খুজিছে